মই ফুটবল খেলিছিলোঁ ফুটবল খেলত মই যথেষ্টখিনি অৱগতি লাভ কৰিছিলোঁ আৰু জিলা পৰ্যায়লৈকে মই এটা মোৰ দক্ষতা হৈছিল আৰু সেইদৰে যথেষ্ট কেইখন খেলত মই সহযোগ কৰিছিলোঁ আমি কেইবা ঠাইতো গৈ আমাৰ টীমে যথেষ্টখিনি জেগাত আমি খেলি আহিলোঁ আৰু পা প্ৰায় জেগাতে আমাৰ প্ৰদৰ্শন ভালেই আছিল দৰ্শকৰ যি মতামত সেই মতামতৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে আমাৰ দৰ্শন পৰিদৰ্শ প্রদৰ্শন ভালেই হৈছিলে তাৰপিছত শেষত যেতিয়া খেল জগতৰ পৰা মই কৰ্মসূত্ৰে বাহিৰলৈ ওলাই আহিলোঁ অহাৰ পিছত এই কৰ্মত যেতিয়া মই ব্ৰতী হ'লো তেতিয়াৰ পৰা খেল জগতৰ লগত মোৰ প্ৰায় সম্বন্ধ নাইকিয়াৰ দৰে হ'ল তেতিয়াৰ পৰা খেল জগতৰ লগত মোৰ বা খেলা ধূলাৰ লগত সম্পূৰ্ণ সম্বন্ধই নাই বুলি মই এক প্ৰকাৰ ক'ব পাৰোঁ তাৰপিছত শেষত গৈ আমি যেতিয়া লাহে লাহে আমাৰ বয়স বাঢ়ি গৈ বয়স বঢ়াৰ লগে লগে খেল জগতত আৰু যোৱাৰ কোনো আমাৰ স্পৃহা নাছিল গতিকে সিমানতে আমি খেল জগতৰ পৰা বিদাই ল'লোঁ আৰু খেল ত্যাগ কৰিলো বুলি ক'ব পাৰি আৰু বাকী অন্য কেৰম খেলতো আমি তেনেদৰে এজনীয়া প্ৰতিযোগী হিচাপে বা দুজনীয়া প্ৰতিযোগী হিচাপেও আমি খেলিছোঁ তেনেদৰেও আমি কেৰমতো যথেষ্টখিনি অগ্রগতি লাভ কৰিছিলোঁ কিন্তু শেষত যেতিয়া কালক্ৰমত সময়ৰ অভাৱত বা আমাৰ এই কৰ্মসূত্ৰে আমি থকাৰ ক্ষেত্ৰত কৰ্মত জড়িত হোৱাৰ কাৰণে খেল জগতত কিছু সহযোগ কৰিব নোৱাৰিলোঁ তাৰ পৰা আঁতৰি আহিবলগীয়া হ'ল আৰু ক্রমান্বয়ে এতিয়া খেলৰ প্ৰতি প্ৰায় যদিও ইচ্ছা থাকে সময়ৰ অভাৱত খেল খেলিবলৈ যোৱাৰ সময় উলিয়াব নোৱাৰি খেল ত্যাগ কৰা দৰে হৈছে তথাপি মাজে সময় কেৰমত এতিয়াও হাত নিদিয়া নহয় এতিয়াও হাত দিওঁ খেলা অভ্যাসটো বৰ্তমানে আছে আমি মাজে মাজে খেলা ধূলা কৰি থাকোঁ ধন্যবাদ